অঁ কওকচোন হয় হয় অঁ ক'ৰপৰা কৈছে বাৰু আপুনি ধেমাজিৰ নে অঁ অঁ মই দিওঁ বাৰু এতিয়া কেতিয়াকৈ লাগিছিলে বাৰু বাৰ্থডে অঁ কোন দিনাখন হয় কিমান লাগে বুলি ক'লে হাণ্ড্ৰেড পিচ ন আপুনি এড্ৰেছ অঁ কওকচোন ভেটেনেৰীৰ ফ্ৰণ্টত ন হোম ডেলিভাৰীও দিয়া হয় তেনেকৈ কিছুমানে নিজেও লৈ যায়হি হোম ডেলিভাৰী হ'লে অলপ অলপ মানে হেৰিটো বেছি হয় চাৰ্জটোৱে ডেলিভাৰী চাৰ্জটো এক্সট্ৰা হ'ব যদি হোম ডেলিভাৰী লাগে আপোনাক তেনেহ'লে দিয়া হ'ব ডেলিভাৰী চাৰ্জটো দিব লাগিব আৰু আপুনি পানীটো মই হয়

হাফ লিটাৰৰ লাগিব ন

তাৰ পিছতে হাফ লিটাৰত হ'ব মিলাই মেলি দিম বাৰু আপোনাক যদি লাগে ডেলিভাৰী আপোনাৰ কেতিয়া বুলি ক'লে বাৰ্থডেটো পৰহিলে ন পৰহিলৈ আপোনাৰ যদি লাগে কাইলৈ সন্ধিয়া দিয়াই দিম নহ'লে বাৰু যদি পৰহিলৈ ৰাতিপুৱা দিলেও হয় তেনেহ'লে ৰাতিপুৱা দি দিম সোনকালে লাগিব ন ঠিক আছে বাৰু দিয়াই দিম বাৰু এতিয়া হ'ব হ'ব অনলাইন কৰি দিলেই হ'ব মোৰ এই নাম্বাৰটোতে আছে অঁ গগুল পে' তাতে আছে অঁ অঁ মই আপোনাক হেৰিটো দি দিম বাৰু তেতিয়া প্ৰাইচটো কিমান হ'ব কৈ দিম আপুনি ইয়াতে মাৰি দিলেই হ'ব এই নাম্বাৰটোতে ওচৰতে তাকে ক'ব এনেকৈ যদি আৰু কি বুলি কয় আপুনি ভালপায় যদি বেলেগ আৰু কোনোবা যদি লোৱা মানুহ থাকে জনাব অঁ মই ধেমাজিৰে হয়

ঠিক আছে বাৰু